অ' বাইদেউ মই আপোনালোকৰ আপোনালোকৰ তাৰ পৰা মানে খবৰ এটা পাইছিলোঁ কিবা কিবা মানে হেৰি এটা হোৱা মানে ঘটনা এটা হোৱা মানে খবৰ পাইছিলোঁ মানে কি হৈছে মানে তাত আচলতে তো আপোনালো তো আপোনালোকে মানে কিবা ফায়াৰ ব্ৰিগেডৰ মানে হেৰি পাইছেনে নাই সুবিধা পাইছেনে নাই অঁ আচ্ছা আহোঁতে মানে হেৰি হৈছে ন পলম হৈছে ন হ'ব পাৰে বাৰু ঠিক আছে বাৰু মানে আমাৰ মানে যিটো মানে ষ্টাফটো মানে যাবই অলপ পাছত মানে আমাৰ মই আচলতে মানে হেৰিৰ পৰা কৈছলোঁ আপোনাৰ নিউজ এইটিনৰ ফালৰ পৰা কৈছিলোঁ মানে মানে নগাঁও অফিচৰ অঁ তাৰ ফালৰ পৰাই কৰিছিলোঁ মানে এই যাব আৰু মানে আমাৰ ষ্টাফটো মানে আপোনালোকৰ তাত

হয় হয় হয় ঠিকে আছে বাৰু মানে গৈ আছে বাৰু আমাৰ ষ্টাফবিলাক হ'ব বাৰু মই বৰ্তমান মানে দৰঙত আছোঁ ন গতিকে কেমেৰামেন আমাৰ নগাঁৱৰ মানে আপোনাৰ আমাৰ নিউজ এইটিনৰ মানে হেৰি এটা আছে আপোনাৰ সৰুকৈ মানে অফিচ এটা আছে ন তাত তাৰ পৰা কিছুমান মানে আপোনাৰ কাম কৰা মানুহ যাব তাত আপোনালোকৰ মানে গোটেই গোটেই ইনফৰমেশ্য়নবিলাক দি দিব আপুনি সিহঁতক

ঠিক আছে বাৰু হ'ব দিয়ক ৰাখিছোঁ